অসমত স্বাস্থ্য সেৱাৰ উপৰিও আমাৰ গাঁৱলীয়া পৰম্পৰাগত বিশ্বাস আৰু অভ্যাস আছে যিহেতু কাৰোবাৰ মুখ লাগিলে এতিয়া মুখ লগা পানী জৰা হয় মুখ লগা পানী জৰা হাগনি ডিচেণ্ট্ৰি হ'লে মূৰৰ পানী জাৰি কৰি দিয়া হয় কিছুমান আই দেখা দিলে ধৰ আই দেখা দিলে চোৱা চিতা কৰি শৰাই সঁফুৰা দিয়া হয় মাহ প্ৰসাদ ভোগ দিয়া হয় আৰু ঘৰৰ যদি অশান্তি হয় চোৱা চিতা কৰিলে হয়তো কাৰোবাৰ মৃতকৰ দুখ থাকিলে মৃতকৰ দোষ মৃতকত দিয়া হয় আৰু ডাঙৰীয়া দোষ থাকিলে ডাঙৰীয়া দোষ দিয়া হয় আৰু ভৰি হাত যদি ভাগে ডক্তৰো চিকিৎসা কৰা হয় আৰু গাঁৱলীয়া কিছুমান দোল বা বনদৰৱ থাকিলে তাকো বান্ধি দিয়া হয় বান্ধি কৰি তেনেকুৱাও চিকিৎসা কিছুমান বিশ্বাস হয়